আমাৰ অঞ্চলত ব্যক্তিগত চিকিৎসালয় এখনো নাই সেই কাৰণে আমি বহুত অসুবিধাৰ সন্মুখীন হওঁ কেতিয়াবা ৰোগীৰ ক্ষেত্ৰত মৃত্যুও হোৱা দেখা গৈছে ব্যক্তিগততো নাই নাই আমাৰ ওচৰত চৰকাৰী হস্পিতেল এখনো নাই আমি বহুতো আবেদন কৰি আছো বৰ্তমানলৈকে কৰি আছো